অঁ অঁ ক'পা কৈছে বাৰু কি কাৰণত কৰিছা অঁ কাৰণটো অঁ কি বিজনেছ কৰিম বুলি এতিয়া বিচাৰিছা কেনেকুৱা বিজনেছ কি কথা কিমান পইচা দৰকাৰ হৈছে অঁ পাৰিম আপুনি এতিয়া কেনেকে দিব পৰিশোধটো মোক কেনেকে ঘূৰাব কি কৰিব কিমান পাৰ্চেণ্টেজকে দিব শই প্ৰতি অঁ অঁ নিশ্চয় পাৰিম অঁ কেতিয়া লাগিব কিমান তাৰিখে লাগিব অঁ ঠিক আছে যেনেকে তুমি পইচাটো ধৰক মোৰপা ল'বা সেনেকে মোক সময়মতে মোকটো ইণ্টাৰেষ্টটো দিব লাগিব তেতিয়া মই ধৰক দিবলৈ বাধ্য আছোঁ আৰু অঁ অঁ তুমিতি যেনেকে কথা দিছা সেনেকে ধৰক ঘূৰাবই লাগিব দেই মাহে সেইটো হ'লে তোমাক কথাটো মই আগে কৈ দিছোঁ তুমি পিছত লৈ পিনে মোৰ তাৰিখটো বেছি দিন হৈ গৈছে মোৰ বিজনেছটো ভাল হোৱা নাই বা ইণ্ডাষ্ট্ৰিত মোৰ কামটো ভাল হোৱা নাই মই সেইকাৰণে অলপ দেৰি ৰৈ গৈছো দিব পৰা নাই আপুনি বেয়া নোপাব সেনেকে নকবা আৰু পিছত যেনেকে কম বুলি তুমি কথা দিছা মোক সেনেকে পইচাটো দিব লাগিব তুমি দেই সেইটো কথা আগতেই চিন্তা কৰি ল'বা অঁ অঁ কিছুমান এনেকে বহুতে লৈ মেলি ধৰক মোক গাৰডায়ি কৰিছে যে সেইকাৰণে পইচাৰ কথাত বহুত ৰিক্সৰ কথা হয় তুমি সময়মতে ধৰক মাহটো পূৰ হ'লে তোমাৰ ইণ্টাৰেষ্টটো মোক দি থাকিবা তেতিয়া অঁ অঁ অঁ পইচাটো ল'ম বুলি ক'লে অঁ এতিয়া পইচাটো ল'ম বুলি ক'লেতো এদ মুখৰ জাবানত দিব নোৱোৰি তুমি এখন কিবা লিখা হিচাপে দিবা নে কি অঁ অঁ অঁ ঠিক আছে বাৰু তেতিয়াহ'লে তুমি আহিবা লগ কৰিবা লগ কৰাৰ পইচা নিবা তোমাৰ বিজনেছটো ধৰক চলাম বুলি ভাবিছা যে তেতিয়া পইচাটো দিবই লাগিব থেংক ইউ থেংক ইউ ঠিক আছে হ'ব অঁ অঁ ঠিক আছে